মই আজি প্ৰায় ছয় মাহমানৰ আগতে এডাল ৰিয়েলমিৰ হেডফোন লৈছিলোঁ হেডফোনডালৰ ছাউণ্ড কুৱালিটিটো বহুত ভাল আৰু ডিউৰেবিলিটিটোও বহুত ভাল গতিকে মই হেডফোনডাল চলাই খুউব ভালেই পাইছোঁ